এনেইতো মই মোৰ ফেমেলীৰ লগতো মই ফুৰি ভাল পাওঁ কিন্তু তাৰ কৈ বেছি মই বেছিভাগ মানে মই মোৰ লগৰখিনিৰ লগৰ বন্ধুখিনিৰ লগতে মই ফুৰোঁ কাৰণ কিছুমান সময়ত আপুনি ফেমেলীৰ লগত ফুৰিব গ'লেও আপুনি নিজৰ মৰ্জিত চব বস্তু কৰিব নোৱাৰে যেনেকৈ আপুনি নিজৰ ফেমেলীৰ লগত ফুৰিব যাওক অঁ ভাল হয় নিজৰ ফেমেলীৰ লগত যায় যেনেকৈ কিছুমান জেগাত বোলে আপুনি যোনখিনি লগৰ লগত যাব নোৱাৰে কিছুমান বেছি লং ডিছ্টেঞ্চ জেগাত আপুনি যেনেকৈ যাব নোৱাৰে আপোনাক ঘৰৰ পৰাও নিদিব পাৰে ইমান কাৰোবাক দিব পাৰে কাৰোবাক নিদিব পাৰে কাৰণ কিছুমান নিজক ইমান কেয়াৰ কৰে কাৰণে ইমান দূৰ নিদিব পাৰে ছ' আপুনি ফেমেলীৰ লগত গ'লে ধৰি লওক আপুনি যাব পাৰে ধুনীয়াকৈ চাব পাৰে আপুনি ফেমেলী আপুনি যি বিচাৰে তাত ল'ব পাৰে খালী কিছুমান টাইমত আপুনি কিছুমান টাইমত ধৰি লওক আপোনাৰ লং ডিছ্টেঞ্চ হ'লে কেতিয়াবা অকণ ব'ৰো হৈ যাব পাৰে কেতিয়াবা ঠিকে আছে খালী এনেইতো আমি লগৰখিনিৰ লগতে ঘূৰিব ভাল লাগে কাৰণ লগৰখিনিৰ লগত আপুনি যি মন যায় সেইটোৱে ক'ব পাৰে কি মন যায় আপুনি হাঁহি ধেমালি ফূৰ্তি কৰি আপুনি এনজয় কৰি পিনে আপুনি ঘূৰিব পাৰে কাৰণ আপুনি নিজৰ এজন লগৰ লগত ঘূৰিলে তেওঁ আপোনাক বুজি পায় তেওঁ বুজি পায় আপোনাৰ চব বেছিভাগ কথা জানে ধৰি লওক আপোনাৰ যোন যোন খাচ খাচ লগৰ আছে যেনেকৈ বেষ্টফ্ৰেণ্ডকেইজন আপোনাক জানে যি হয় তো আপোনাৰ সেই তো আপোনাৰ ক'ৰবাত কিবা প্ৰব্লেম হ'লেও সহায় কৰে আৰু আপুনি এনেই ফুৰিব গ'লে ধৰি লওক আপুনি ইমান গ'ল তাত গ'ল ধৰি লওক আপুনি ক'ৰবাত গ'ল তাত যাওঁতে যদি আপোনাৰ লগৰখিনি থাকে আপুনি কিছুমান এনেকুৱা থাকে ধৰি লওক আপুনি ক'ৰবাত ফুৰিব গ'ল আপোনাৰ ফটো মাৰিব মন গৈছে খালি আপুনি বেলেগ এটা প'জত মাৰিব খালী আপোনাৰ ফেমেলীৰ ওচৰত লাজো লাগিব পাৰে কিন্তু আপুনি নিজক লগৰ আগত ইমান লাজ নকৰিবও পাৰে কাৰণ তেওঁলোকো আপোনাৰ সমানে হয় কিন্তু তেওঁলোকে লগৰ আগত মানে আপুনি যি মন যায় যেনেকৈ মন যায় সেনেকৈয়ে ফটো মাৰিব পাৰে আৰু আপুনি বোলে আজিকালিতো আপোনালোকে দেখিছেই যেনেকৈ আপোনাৰ ছ'চিয়েল মিডিয়াৰ যেনেকৈ আপোনাৰ ৰিল চলি আছে কিবা চলি আছে কিবা বনাব মন গ'লেও বনাব মন যায় আৰু সেইবোৰ কৰিব হ'লে আপুনি নিজৰ লগৰখিনিৰ লগতে বেছি কম্ফৰ্ট পোৱা হয় আৰু ধৰি লওক আপুনি কেতিয়াবা বোলে ঘৰত বহি আছে বোলে আপোনাৰ দিনটো বোলে কিবা কৰিলে তো আপোনাৰ দিনটো বোলে আমনি লাগিছে তো আপুনি অকণমান দেৰি কাৰণে ওলাই গ'ল লগৰখিনিৰ লগত মাইণ্ডটো ফ্ৰেছ কৰিলে হয় ন কেতিয়াবা আপুনি বোলে পঢ়িব আছে কিন্তু আপোনাৰ পঢ়িব মন নাই পৰা বোলে কিবা আপোনাৰ বোলে ডিছ্ট্ৰেকশ্য়ন হৈ আছে তো আপোনাৰ আমনি লাগিছে তো ফ্ৰাছ্ট্ৰেট হৈ আছে লগৰখিনিৰ লগত গ'লে আপোনাৰ ফ্ৰাষ্ট্ৰেশ্য়ন নাইকিয়া হ'ব পাৰে আপুনি যি মন যায় সেইটোৱে কৰিব পাৰে লগৰখিনিৰ লগত আহি মেলি আপুনি ডিছকাচ কৰিব পাৰে কেনেকৈ কি কৰিলে ভাল হব আৰু ফ্ৰাষ্ট্ৰেশ্য়ন নাইকিয়া কৰিবলৈ ভাল হয় আৰু আৰু লগৰখিনিয়ে আপোনাৰ বহুত কিছুমান ক্ষেত্ৰত সহায় কৰে কিছুমান যোনবোৰ শ্বেয়াৰ কৰিব নোৱাৰি সেইটো আপুনি তেওঁৰ লগত শ্বেয়াৰ কৰি পিনে আপোনাৰ নিজৰ কি কয় আপুনি যি মন যায় সেইটোৱে কৰিব পাৰে আৰু লগৰখিনিয়ে যেনেকৈ আপোনাক বহুতো কিছুমান ক্ষেত্ৰত ছাপ'ৰ্ট কৰে যে এইটো কৰিবি সেইটো নকৰিবি কিছুমান ক্ষেত্ৰত আপোনাৰ কেতিয়াবা আৰু এইটোও চাব লাগে যে অকল লগৰ হ'লেই ন'হব আপোনাৰ লগৰখিনিয়ে এইটো চাব লাগিব যে আপোনাৰ লগৰবোৰ ভাল বেয়া কেতিয়াবা এনেকুৱা কিছুমান ল'ৰাই আপোনাক বেয়াও কৰি দিব পাৰে সেই খেলি মেলি হোৱা বাচিবৰ কাৰণে আপুনি চাই চিতি ক'বলৈ থাকিব লাগে সেইকাৰণে আপুনি চাই চিতি থাকিব আৰু পাৰিলে এনেকুৱা হ'ব যে কি কয় লগৰখিনি কেনেকুৱা কি হৈছে তেওঁলোকে কেনেকুৱা ভাল বেয়া আৰু পাৰিলে যিমান পাৰে নিজৰ ভাল সংগত থাকিলে ভাল কাৰণ আপোনাৰ গোটেই ভৱিষ্যৎটো সেইটোৰ ওপৰতে ডিপেণ্ড কৰে আপোনাৰ মাহঁতেও মা দেউতাহঁতেও সেইটোৱে আশা কৰে যে আপুনি দে ভৱিষ্যতৰ ভাল মানুহ হওক আৰু ভালকৈ থাকক আৰু এজন সফল মানুহ হৈ পেলাই ওলাই আহক আৰু সেইটোৱে আশা কৰি আমিও ভালকৈ থাকিব লাগে আৰু আমি ঘূৰি ফুৰিলেও ইমানো ঘূৰি ফুৰিব নেলাগে আপোনাৰো এটা গোটেই লাইফৰ কথা আছে ন তো সেইকাৰণে আমি আমি ঘূৰিলেও আমাৰ লগৰখিনিৰ লগত চাই চিতি ভাল ভাল লগৰ বনাব লাগে নিজৰ মেম'ৰিজ বনাব লাগে মেম'ৰিজ কি কয় ক্ৰীয়েট কৰি মেলি তেওঁলোকে যি চাই আৰু সেনেকুৱাই